এক বহাগ দুহেজাৰ তেইছ দুই জেঠ দুহেজাৰ বাইছ ছয় মাঘ দুহেজাৰ চাৰি দুই কাতি দুহেজাৰ তিনি ঊনৈছ ফাগুন দুহেজাৰ আঠ